হয় হয় হয় কি মোবাইল লাগিছিলে বাৰু আপোনাক

ল'ব পাৰিব আমাৰ ইয়াত এতিয়া অফাৰো চলি আছে এতিয়া ধৰক হয় হয় আমাৰ এতিয়া নতুন বছৰ আহি আছেতো অফাৰ পাব আপুনি আপুনি এপাক আহি যাব হ'লেও মই আপোনাক কৈ দিছোঁ বাৰু আপুনি ওৱান প্লাছ ল'লে এতিয়া লেটেষ্ট মডেলটো আছে আপোনাৰ ষ্টাৰ্টিং হৈছে আপোনাৰ টুৱেণ্টি এইট থাউজেণ্ডৰ পৰা আপোনাৰ তাত ভাল ফিচাৰ্চ পাব মোক কেমেৰা কোৱালিটি ভাল অপাৰেটিং চিষ্টেম ভাল পাব আপুনি

হয় চাই দিম চাই দিম আপুনি চিন্তা কৰিব নালাগে আপুনি আহিব যিদিনাখন আহে আপুনি ফোন কৰিব ফোন কৰি মোক ক'ব মই নাথাকিলেও মোৰ দোকানত থকা ল'ৰাজনক মই ফোন কৰি দিম বাৰু

এনেই আপোনাৰ ক'লোৱেই নহয় টুৱেণ্টি এইট থাউেডৰ পৰা ষ্টাৰ্ট হয় মই আপোনাক কিবা এটা ডিছকাউণ্ট কৰি দিম বাৰু ডিছকাউণ্ট আপোনাৰ টেন ফিফটিন পাৰ্চেণ্টমান কৰি দিম আপোনাক সেইটো চিন্তা কৰিব নালাগে বাৰু আপুনি এতিয়া কিমান ভাল বুলি ক'লে নিজে চাই ল'ব লাগিব মই আপোনাক দেখাই দিম আপুনি তেতিয়া গম পাব এতিয়া আপোনাক সব কথা কৈ দিলে আপুনি বুজি নাপাব যিহেতু আপুনি মোবাইলৰ বিষয়ে ইমান নাজানো বুলি কৈছে হয় হয় আপুনি আহিব মই আপোনাক গোটেই মডেলখিনি দেখাই দিম আৰু এতিয়া যিটো লটে লেটেষ্ট মডেল ওলাইছে সেইটো আপুনি ভাল পাব সেইটো আপুনি চালেই গম পাব আৰু তাৰ প্ৰাইচটো সেইকাৰণে অলপ বেছি হৈছে মানে আগৰকেইটা ইমান প্ৰাইচ নহয় বাৰু আপোনাৰ এইটিন থাউজেণ্ড টুৱেণ্টি থাউজেণ্ড এনেকুৱাত পাই যাব কিন্তু এতিয়া নতুন মডেলটো যদি লেটেষ্ট মডেলটো ল'ম বুলি যদি ভাবিছে তেতিয়া আপুনি টুৱেণ্টি ছিক্সমানত পাই যাব আপুনি মানে ডিকাউণ্ট লগাইকিনে আৰু আপুনি যদি ভাবিছে ফাইনেন্সত ল'ম বুলি ভাবিলে ফাইনেন্সৰ সুবিধাও আছে আমাৰ ইয়াত ল'ব পাৰিব ডাউন পে'মেণ্টটো দিব পাৰিব কিবা এটা মানে কি আপুনি থাৰ্টি ফৰ্টি পাৰ্চেণ্ট দিব লাগিব আৰু থাৰ্টি ফৰ্টি পাৰ্চেণ্ট ডাউন পে'মেণ্ট কৰি বাকীটো আপুনি ই এম আইত ধুনীয়াকৈ ল'ব পাৰিব ঠিক আছে আপুনি আহিলে ফোন কৰিব

ঠিক আছে ঠিক আছে হ'ব ঠিক আছে দিয়ক হ'ব